ৰিয়া মই তোমালৈ ফোন কৰিছিলোঁ কিন্তু ফোনত নাপালোঁ সেইকাৰণে মই ইয়াতে এটা ভইচ মেছেজ এৰিছোঁ কলেজত যে ডিজি লকাৰৰ কথা কৈছে মোৰ আগৰ যিটো নম্বৰ আছিলে তাত দিয়া সেইটো মোৰ এতিয়া পুৰণা হ'ল কাৰণে মই ব্যৱহাৰ নকৰোঁ তাৰ কিছুমান সমস্যা হৈছে মই নতুনকৈ এখন চিম লৈছিলোঁ তাৰ নম্বৰটো মই ডিজি লকাৰত আপডেট কৰিব লাগে এতিয়া সেই পদ্ধতিটোৰ বিষয়ে তুমি কিবা জানা নেকি কলেজত কোনে সহায় কৰিব পাৰিব তুমি মোক জনাব পাৰিবানে অলপমান যদি জনোৱা মোৰ সুবিধা হ'ব